বৰ্তমান আমাৰ অঞ্চলত বেংক অসম গ্ৰামীণ বিকাশ বেংক আৰু লগতে ভাৰতীয় ষ্টেট বেংক আছে আমি ভাৰতীয় ষ্টেট বেংকৰ অৰ পৰা বহুত ধৰণৰ ভাল ভাল ভাল সুবিধা পাইছোঁ আৰু ঋণ ইঞ্চুৰেঞ্চ কৰাবৰ বাবে কৰিবলৈ আমি সদায় চৰকাৰী বেংকসমূহে পচন্দ কৰোঁ আৰু চৰকাৰী বেংকসমূহো আমাৰ আমাৰ নিৰাপত্তা চৰকাৰী বেংকৰ দ্বাৰা আমি বহুতো সা সুবিধাও পাওঁ আৰু সেয়েহে আমি চৰকাৰী বেংক এংকটো পচন্দ কৰোঁ